অ' হেল্ল' প্ৰণীতা হয়নে অঁ এই এইবাৰ কেন্দ্ৰীয় ৰঙালী বিহু চাবলৈ যাবানে অঁ আমি ওলালোঁ আমাৰ লগৰ কেইটামান ওলাইছে তোমাৰ লগৰ ওলাবনে অঁ আমি গাড়ী এখন বুক কৰিলোঁ

অঁ প্ৰগ্ৰেম হ'ব জুবিন দা আহিব বুলি কৈছে মই কিছুমানৰ মুখত শুনিলোঁ যে জুবিন দা আহিব এইবাৰ ধুনীয়া প্ৰ'গ্ৰেম হ'ব গোটেই ৰাতি গান গাব বোলে অঁ আমি যিখন গাড়ী বুক কৰিলোঁ তাত মানে সাত আঠজনমান ইজিলি জুৰি যাব তোমাৰ এনেই কিমানমান ওলাইছে বন্ধু অঁ আমাৰো বেছি নাই আমাৰো চাৰিজনমান ওলাব মোৰ সৈতে গতিকে ওলাবা অহা তেৰ তাৰিখে হ'ব প্ৰ'গ্ৰেম অঁ সন্ধিয়া মানত ওলাবা চাৰিটামান বজাত

ঠিক আছে আমি যাম বাৰু আগবাঢ়ি তোমালোক ৰাষ্টাটোলৈ ৰাষ্টালৈ ওলাই থাকিবা ঠিক আছে ভাড়াটো আমি ফিক্সকৈ পাতি ল'লো মানে ড্ৰাইভাৰ গাড়ীচালকজনৰ লগত বেছি নহয় তিনি চাৰি হেজাৰমান হ'ব চাগৈ মোৰ লগৰ এজনে পাতিলে বুলি ক'লে তোমালোকে ওলাই থাকিবা আমি গৈ লৈ আহিম বাৰু হাঁ অঁ অঁ ঠিক আছে আমি তালৈ যাম গৈ ধুনীয়াকৈ প্ৰ'গ্ৰেম চাম ফূৰ্ত্তি কৰিম দেই অঁ অঁ ঠিক আছে তোমালোকো ৰেডি হৈ থাকিবা হাঁ অঁ অঁ ঠিক আছে